অঁ সময়ৰ লগে লগে বিশেষকৈ আন ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱৰ সৈতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ কিদৰে সলনি হৈছে এই প্ৰশ্নটোৰ যদি উত্তৰ দিবলৈ যাওঁ তেন্তে আটাইতকৈ ডাঙৰ উদাহৰণ বা আটাইতকৈ মানে প্ৰস্ফুটিত উদাহৰণ যদি দিবলৈ যাওঁ তেন্তে সেইটো হৈছে অসমীয়া সংগীত জগত এতিয়া অসমীয়া সংগীত জগতত এনে কিছুমান গায়ক গায়িকা আছে যিসকল হয়তো অসমীয়া ভূমিপুত্ৰ নহ'ব পাৰে উদাহৰণস্বৰূপে ৰ'হিত চ'নাৰ তেখেত এগৰাকী নেপালী সম্প্ৰদায়ৰ গায়ক কিন্তু তেখেতে আজিলৈকে যিমানখিনি গান গাবলৈ চেষ্টা কৰিছে বা নিজৰ আপোনাৰ প্ৰডাকচন হাউচৰ পৰা যিদৰে আপোনাৰ অসমীয়া গান উলিয়াইছে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া ঠিক সেইদৰে দেৱজিৎ সাহা আছিলে যি আপোনাৰ মুম্বাই সংস্কৃতিত প্ৰথম এজন প্ৰতিযোগী হিচাপে গৈ তাত বিহু গাই তেওঁলোকে বিহু গাই তেওঁলোকে তেওঁ সেই ধাৰাটো আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়ত সকলোতকৈ ডাঙৰ যদি উদাহৰণ দিবলৈ যোৱা যায় তেন্তে ভূপেন হাজৰিকা জুবিন গাৰ্গ আৰু পাপন এই তিনিওজন মানুহে বলিউড অৰ্থাৎ মূলধৰ্মী মুম্বাই চলচিত্ৰ জগতত তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ যুগত খোপনি পুতিবলৈ সক্ষম হৈছিল সেয়া লাগিলে আপোনাৰ ৰ'দালি চলচিত্ৰত ব্যৱহাৰ হোৱা অসমীয়া গান হওক নহয়বা পাপনে বিভিন্ন ধৰণৰ মুম্বাইত হৈ থকা আপোনাৰ সংগীত জগতৰ অনুষ্ঠানবিলাকত বিহুক আপোনাৰ আগুৱাই লৈ যোৱাৰ তেখেতৰ যি প্ৰয়াস সেই প্ৰয়াসখিনি যথেষ্ট শলাগ ল'বলগীয়া জুবিন গাৰ্গেও যথেষ্ট অৰিহণা আগবঢ়াইছে তেখেতেতো ক'বলে গ'লে অসমীয়া ভাষাটোক লৈ নিজৰ খুবেই গৰ্ব কৰে লগতে ক'ব পাৰি যে আজিকালি অসমীয়া ভাষা আচলতে সকলোৱে ব্যৱহাৰ কৰে ব্যৱহাৰ কৰি ভাল পায় অসমৰ পৰা যোৱা এজন মুছলমান মানুহ অসমৰ পৰা যোৱা এজন নেপালী মানুহ অসমৰ পৰা যোৱা এজন মাৰুৱাৰী মানুহেও আপোনাৰ বাহিৰৰ দেশত গৈ পেলাই নিজৰ অসমীয়া ভাষাটোৰ গামোছাখনৰ মৰ্যাদা ৰাখে ঠিক সেইদৰে অসমীয়া ভাষাৰ ব্যৱহাৰ কিদৰে সলনি হৈছে বুলি যদি ক'বলৈ যোৱা যায় তেন্তে ক'ব পাৰি যে জেন জি অৰ্থাৎ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকেও বিশেষকৈ ৰাহুল গৌতম শৰ্মাৰ দৰে লিৰিচিষ্ট আছে অৰ্থাৎ গীতিকাৰ আছে যিসকলে আপোনাৰ জাতীয় বিদ্যালয়ৰ নিচিনা অনুষ্ঠানৰ পৰা আহি পেলাই আপোনাৰ আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ লিখনি বা আপোনাৰ টক শ্ব' য'ত এটা বিষয়ৰ ওপৰত কথা বতৰা আলোচনা কৰা হয় তাত ভাগ লয় গতিকে সময়ৰ লগে লগে আন ভাষা সংস্কৃতিৰ সৈতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ খুবেই ভাল আজিকালি বহিৰাগত যিসকল মানুহ অৰ্থাৎ মাৰুৱাৰী মানুহ বিশেষকে উদাহৰণ দিব পাৰি জ্যোতিপ্রসাদ আগৰৱালাক তেওঁলোকে মানে ধৰি লওক অনুসৰণ কৰিয়েই মাৰুৱাৰীসকলে বিশেষকৈ অসমীয়া বজাৰ দখল কৰিছে গতিকে তেওঁলোকে অসমীয়া মানুহখিনিৰ লগত স্থানীয় অসমীয়া মানুহখিনিৰ লগত সংযোগ হ'বলৈ সেই অসমীয়া অসমীয়া ভাষাটোৰ আপোনাৰ ব্যৱসায়ত হওক বা তেওঁলোকৰ সংস্কৃতিৰ বিনিময়ৰ ক্ষেত্ৰতেই হওক তেওঁলোকে খুবেই ব্যৱহাৰ কৰে গতিকে ক'ব পাৰি যে অসমীয়া ভাষা এটা শুৱলা ভাষা হোৱাৰ উপৰিও ইয়াক কৈ খুব এই অসমীয়া ভাষাটোৰ চৰ্চা কৰিলে এটা আপোনাৰ সুকীয়া মাদকতা পোৱা যায় গতিকে অসমীয়া ভাষা সংস্কৃতিৰ সৈতে আৰু আন আন সংস্কৃতিৰ সৈতে অসমীয়া ভাষা মিলি যায় কাৰণ অসমীয়া ভাষাই ভাষাত এটা অসমীয়া ভাষা নদীৰ দৰে অসমীয়া ভাষা পানীৰ দৰে স্থান পৰিৱেশ আৰু মানুহ সাপেক্ষে খুব সুন্দৰকৈ মিলি যাব পৰা এইটো এটা খুবেই উৎকৃষ্ট আৰু শলাগ ল'বলগীয়া ভাষা